অঁ পাপৰি বা হয়নে অঁ হয় অঁ ভালনে বহুত বহুত দিনৰ মূৰত দেই অঁ ভাল নহয় ঠিকে চলি আছে আও ইমান পঢ়া হোৱা নাই ভাৰ্চিটি উইক হৈ আছে যে সেইকাৰণে অঁ বৰমাহঁতৰ ভালনে বৰদেউতাৰ দোকান ঠিক ঠিকে চলি আছে দাদা ঘৰতে আছেনে নে চাকৰি কামত গ'ল অঁ অঁ ভণ্টি গা ভাল হ'লগৈ নহয় মোটামুটি অঁ সেই তায়ো মানে মানে চাপৰ চুটি কাৰণে পটককৈ বেছিকৈ হৈ গ'ল আকৌ সেইটোৱে বাকী গা ভাল নহয় মানে বৰ্তাহঁতৰ ভাল নহয় ওচৰৰ অঁ কেতিয়া অঁ মানে

বহুত দিনৰ মূৰত পাতিছে দেই ভাওনাখন কিন্তু অঁ নামঘৰ বনাই আছিলে ন অঁ নিমন্ত্ৰণ মানে মই আমাৰ ইউনিভাৰ্চিটিত ভাৰ্চিটি উইক হৈ আছে ন পৰহিলৈ শেষ হ'ব তাৰ পাছদিনা মই ঘৰত যাম ঘৰত গৈ মই যাম বাৰু যামেই মানে বহুত দিনৰ মূৰত হৈছে ন যাবই লাগিব ভাওনাখনলৈ ভাওনাখন কি এইখন ভাওনা মোৰ চোৱা মনত নাই বাৰু দেই একদম সৰুতে চাইছিলোঁ নেকি অঁ এবাৰ হৰিচন্দ্ৰ পালানে কি সেইখন চাইছিলোঁ আৰু মনত নাই ইমান বহুত ভাওনা চোৱা দেই পাহৰিলোঁ মানে এইখন একদম সৰুতে চোৱা ধৰ মই প্ৰায় প্ৰায় চাৰে পাঁচ বছৰমান সেনেকৈ বয়স তেতিয়া কিন্তু একদম সৰু আছিলোঁ মানে আৰু

মানে পূৰা সাংঘাতিককৈ পাতিছে ন অনুষ্ঠান প্ৰতিষ্ঠান ন দোকান চোকান দিব নহয় দোকান দিব নহয় অঁ হেৰিয়ে দোকান দিব নাই এইবাৰ মিণ্টুদাই এই দোকান দিয়ে নহয় প্ৰতিবাৰে এইবাৰো দিব চাগৈ ন ভাওনা হ'ল আকৌ দেই ভাওনাই হওক হওক বাকী ভাওনাখন কিমান টাইম লাগিব এনেই কিমান টাইম হয় ভাওনাখন আজিকালি মানুহবোৰ নিজেই কৰিব ল'লে আৰু অঁ আউনীআটীত যে পাতে তাত যায় ন অঁ মই যোৱাবাৰ ঘৰত যাওঁতে তাত তেতিয়া মই গৈছিলোঁ তালে মনত নাই ঠিক অঁ অঁ প্ৰথমতে কি ওলায় ভাওনাখনত অঁ গাঁৱৰ ল'ৰা গাঁৱততো চব ল'ৰা

কিন্তু মানে অঁ সেইটো হয় আৰু এইবোৰ চব ব্যস্ততাও অঁ অঁ হেৰিয়ে ভাও লৈছে নহয় ফুলেশ্বৰ বৰ্তাই মানুহটো ভাল লাগে অঁ প্ৰথমতে ভাও লোৱা নাই নহয় অঁ হয় প্ৰথমতে কি ওলাব ভাওনাখনত অঁ চাৰি সিদ্ধ মানে সেই পোৱালি পোৱালি চাৰিটা যে ওলায় সেইকেইটা নেকি অঁ সিহঁত চাৰিজন কিনো মানে অঁ গান্ধী বৰদেউতা ল'ৰাটো অঁ এই পোৱালি পোৱালি চাৰিটা যে ওলায় চাৰি সিদ্ধ বুলি যে ক'লা এই সিহঁত চাৰিটাই মানে কেনেকৈ কি কৰেনো সিহঁত চাৰিটাইনো কোন ক'ৰপৰা সৃষ্টি হৈছিলে

অঁ মানে বিষ্ণু নাৰায়ণৰ অঁ সিহঁত কোন কাক এই ভগৱান বিষ্ণুক মানে চাৰি সিদ্ধ কেইজনক

মানে ভগৱানে মানে বেয়া এনেকুৱা মানে অঁ কাৰ অঁ নিজৰ ককাই ভাই ন সিহঁত বহুত শক্তিশালী মানে বহুত পাৱাৰফুল আৰু অঁ এই হিৰণ্যকশিপুৰে অঁ অঁ কাটি দিবা উলিয়াব মানে এই মুখা শিল্পৰ দৰেই উলিয়াব নে ডাইৰেক্ট উলিয়াব এই হেমচন্দ্ৰ গোস্বামী এই কমাৰ গাঁৱৰ যে অনন্তদা চিনাকি তেখেতো বৰ ভাল হয় মানে মানে বনোৱা দেখো মানে মাজে মাজে মুখা চুখাবোৰ সিদিনা দেখিছোঁ সিহঁতে সেই সাপটোকে আনিব ক'বচোন বহুত ধুনীয়াকৈ বনাইছে মানে সাপটো সেই অনন্তদাহঁতে আনিব ক'বা অঁ হয় নেকি অঁ মানুহ বহুত হ'ব ন ভাওনাখনত বহুত দিনৰ মূৰত হৈছেতো মই তাল লৈ যাম বাৰু ভণ্টিৰ লগৰবোৰ আহিব নহয় অঁ মোৰ লগৰ এজন এইয়া মোৰ লগত মানে আমাৰ লগৰ এটা যাম বুলি কৈছে ইয়াৰপৰা অঁ আলি বুলি কয় মানে মুছলমানবিলাকে তাৰমানে বহুত সংস্কাৰী মানে মানে বহুত ভাল পায় সি মানে নিজৰ অসমীয় কলা কলা সংস্কৃতিবোৰ মই তাকো মানে সি ভাল পাব ন লৈ গ'লে তাক অঁ মই যাম বাৰু তাকো লৈ যাম বাকী ভাল নহয় ঘৰত চবৰে ন খোৱা বোৱা হোৱা নাই নহয় এই এই পাঁচ বছৰ আগতে হৰিচন্দ্ৰ পালাখন হৈছিলে তাকে এই কিবা কিবা মানে অলপ ধেমেলীয়া টাইপত এটা দেখিলে বৰদেউতাঁতে মানে এইবাৰো দিব ক'বাচোন দেই মানে ভাল লাগে কিবা চাবলৈ হয় নাই বাৰু অঁ বাৰু মই যাম তেতিয়া হ'ব দিয়া বাই